হয় আজিকালি অসমতো বহুত ব্যক্তিগত স্বাস্থ্যসেৱাৰ বিকল্প আহি পৰিছে যেনে আজিকালি অসমৰ বহুত সকলো চহৰতে এখন এখনতকৈ অধিক বহুত ব্যক্তিগত স্বাস্থ্য হাস্পাতাল ব্যক্তিগত ক্লিনিক তেনেকুৱা বহুতো ধৰণৰ কিবাকিবি বহুত খোলা হৈছে কিন্তু সেইসকল দৰিদ্ৰ লোকৰ বাবে কোনো কাৰণতে গ্ৰহণযোগ্য নহয় তেওঁলোকে তাত কোনো কাৰণতে চিকিৎসা লাভ কৰিব নোৱাৰে সেইসকল বহুত পইচা লয় আৰু হেইবাবেই আমি সদায় চৰকাৰক আমি এটাই আহ্বান কৰি আহিছোঁ যে চৰকাৰে ভাল হস্পিটেলসমূহ ইয়াত আমি ভাল উন্নতমানৰ যন্ত্ৰপাতি উন্নত মানদণ্ডৰ যন্ত্ৰপাতি প্ৰদান কৰিব লাগে আপোনাৰ ইয়াৰ যোনবোৰ চৰকাৰী হস্পিটেলত আপোনাৰ ফাৰ্মাচি থাকে তাত উন্নতমানৰ ঔষধ ভাল ঔষধ উপলব্ধ কৰিব লাগে যাতে কোনো সুদা হাতে উভতি যাবলগীয়া নহয় ঔষধৰ বাবে আকৌ কোনো ব্যক্তিগত স্বাস্থ্য খণ্ডত গৈ পেলাই নি সেই ঔষধ ক্ৰয় কৰিব নেলাগে যাতে সেই চৰকাৰী কাষৰ চৰকাৰী হাস্পাতালখনতে সেই ঔষধটো বিনামূল্যে পাই যায় যিকোনো বেমাৰেই হওক আপোনাৰ আৰু আজিকালি আপোনাৰ প্ৰাইভেট হস্পিটেল ব্যক্তিগত হস্পিটেলবিলাকত বহুতো পইচা খৰচ আপোনাৰ ধৰক যিটো টেষ্ট আপোনাৰ চৰকাৰী হাস্পাতালত এক টকাও নোহোৱাকৈ হৈ যায় সেই টেষ্টটো আপোনাৰ ব্যক্তিগত চিকিৎচালয়সমূহত আপোনাৰ দুহেজাৰতকৈয়ো অধিক টকাত সেই টেষ্টটো হয় গতিকে এইটো দৰিদ্ৰ লোকসকলৰ বাবে কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু তেনেকৈয়ে কোনো কাৰণতেই এই টেষ্টসমূহ তেনেকৈ কৰাব নোৱাৰে গতিকে গতিকে আমাক কাষৰ চৰকাৰী হাস্পাতালখনত এই সুবিধাসমূহ আৰু উন্নতমানৰ কৰি তুলিব লাগে আৰু ব্যক্তিগত স্বাস্থ্যসেৱাসমূহো বেয়া নহয় কিছু কিছু ক্ষেত্ৰত তেওঁলোকেও বহুত ভাল কাম কৰিছে তেওঁলোকৰ ওচৰতো কিছু চৰকাৰী হাস্পাতালতকৈ উন্নতমানৰ যন্ত্ৰপাতি আছে আপোনাৰ আৰু তেওঁলোকে বহুত বেলেগ বেলেগ ধৰণৰ সমাজৰ বাবে ভাল কাম আগবঢ়াই থাকে যেনে ৰক্তদান ৰক্তদান তেনেকুৱা বহুতো মাজে মাজে তেওঁলোকে বহুতো তেনেকুৱা সমাজৰ ভালৰ বাবে তেনেকুৱা কাম কৰি যায় গতিকে তেওঁলোককো বেয়া বুলি ক'ব নোৱাৰি তেওঁলোকো নিজৰ কিছু ক্ষেত্ৰত ভাল চৰকাৰী হাস্পাতালো কিছু ক্ষেত্ৰত ভাল সকলোৱে নিজৰ নিজৰ জেগাত সমানেই ভাল